হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় মইয়ে কৈছোঁ কওকচোন হয় হয় হয় মোৰ ৰেষ্টুৰেণ্ট মানে মোৰ হোটেল প্লাছ ৰেষ্টুৰেণ্ট হয় হয় হয়

আমি ইয়াত আমাৰ হোটেলত ৰেষ্টুৰেণ্টৰ যিখিনি হয় সেইখিনিও থাকে লগতে আমাৰ হোটেলত আপোনালোকে থকাৰ সুবিধাও আছে

হয় হয় হয় হয় হয় হয় অঁ চিটিৰ মাজত মানে আমাৰ হোটেলখন একজেক্ট লোকেশচন হৈছে গুৱাহাটীৰ যি জালুকবাৰী হয় জালুকবাৰীত আমাৰ হোটেলখন আছে যি একেবাৰে আমাৰ ষ্টেচন কামাখ্যা ষ্টেচনৰপৰা একেবাৰে ওচৰৰ হয় আৰু এইফালে আমাৰ গুৱাহাটী এয়াৰপৰ্টৰপৰা আমাৰ হোটেলখন অতি ওচৰৰ হয়

হয় হয় হয় হয় হয়

হয় মই আমাৰতো টুৰিষ্টৰ ক্ষেত্ৰত আমাৰ যিহেতু হোটেলখন জালুকবাৰীত হয় আৰু জালুকবাৰীৰ গুৱাহাটী এয়াৰপৰ্ট আৰু লগতে কামাখ্যা ষ্টেচনৰপৰা একেবাৰে ওচৰত কামাখ্যা ষ্টেচনত যেতিয়াই হওক বিভিন্ন পৰ্যটকসকল আহি পেলাই মানে বিভিন্ন টুৰিষ্টৰ লোকসকল আহি পেলাই ইয়াত থাকিবলৈ সুবিধা আছে আৰু সুবিধা মানে পৰ্যটকসকল যেতিয়া টুৰিষ্টসকল আহে আমাৰ সুবিধাজনকেই হয় বস্তুবিলাক কিছুমান ক্ষেত্ৰত আমাৰ সুবিধা হয় কিন্তু কিছুমান ক্ষেত্ৰত আমাৰ অসুবিধাতো পৰি যাওঁ ইকনমিক আমাৰ টুৰিজিমে ইকনমিক ক্ষেত্ৰত আমাৰ বহুত ওপৰতেই নিছে যিহেতু প্ৰায় জেগাত টুৰিজিমৰ কাৰণে আহে আৰু ব্যক্তিসকল থাকে কিন্তু কিছুমানৰ ক্ষেত্ৰত অসুবিধা কি হৈ যায় কিছুমান টুৰিষ্ট আহি পেলাই তেওঁলোকে অলপ প্ৰপাৰ্টি নষ্ট কৰে যাৰ কাৰণে আমাৰ সেইটো ডিচএডভানটেজো হৈ যায় কিন্তু বাকী ক্ষেত্ৰত আমাৰ ইমান অসুবিধা নহয় আৰু টুৰিষ্টসকল আহি থাকিলে আমাৰেই ভাল হৈ যায় আমাৰ যিহেতু কালেক্যন হয় আৰু লগতে অসমৰ বিভিন্ন জেগাসমূহ ঘূৰি ফুৰি তেওঁলোকে অসমৰ কথাবিলাক জানি তেওঁলোকে বাহিৰতো সেই বস্তুবিলাক প্ৰচাৰ কৰে আৰু সেই তাৰ মতে এতিয়া যেতিয়া বেলেগ জেগাৰপৰা মানুহ আহে আহি পেলাই আমাৰ অসমত থাকেহি বা আমাৰ হোটেলখনতে থাকেহি তেওঁলোকে আমাৰ হোটেলখনৰ চাৰ্ভিচটো যেতিয়া ভাল পায় বাহিৰত যায় কয় তেতিয়াহে তেওঁলোকে আৰু বেলেগ মানুহ তেওঁলোকৰ ৰিলেটেড মানুহ আহিলে আমাৰ ইয়াতে থকাৰ সুবিধা কৰি দিয়ে বা বহুত টুৰিষ্টে আমাৰ ইয়াৰপৰা তেওঁলোকে নাম্বাৰ বা আমাৰ চাৰ্ভিচ ভাল পাই আমাৰ কণ্টেক্ট লৈ যায় আমাক যেতিয়া বেলেগ কোনোবা আহে তেওঁলোকে আমাৰ কণ্টেক্ট কৰি পেলাই আমাৰ আহে তো আমাৰো সুবিধাই হয় কিন্তু বহুত কম ক্ষেত্ৰত আমাৰ অসুবিধাৰো সন্মুখীন হ'ব লগা হয় কিছুমান ক্ষেত্ৰত যিহেতু তেওঁলোকে কিছুমান টুৰিজিমে ব্যক্তিয়ে আমাৰ মানে প্ৰপাৰ্টিৰ ওপৰত নষ্ট কৰে

হয় হয় অঁ হয় হয় হয় হয় আমাৰ মানে প্ৰফিট লছৰ আমি হেৰিটো কৰি থাকোঁ কিন্তু আমাৰ কৰোনাৰ আগৰ সময়খিনি আমাৰ অলপ প্ৰফিটতে আছিলোঁ কিন্তু কৰোনাৰ পাছৰখিনি আমি অলপমান লষ্ট হৈছে কিন্তু লাহে লাহে এতিয়া অকণমান ইকনমিটো উঠিবলৈ ধৰিছে যিহেতু কৰোনাৰ সময়ত বহুত অসুবিধাৰ সন্মুখীন হ'বলগীয়া আছিল যিহেতু ব্যক্তিসকলৰ অহা যোৱাটো বন্ধ কৰি দিয়া হৈছিলে চব জেগাতে মানুহ অহা যোৱাটো বন্ধ কৰি দিয়া হৈছিলে তাৰ কাৰণে আমি মানে অলপ অসুবিধাৰ সন্মুখীন হৈছিলোঁ কাৰণ মানুহ আহি পেলাই আমাৰ হোটেলত থাকিবলৈ নোৱাৰিছিল আৰু ৰুম হিচাপত থাকিবলৈ অসুবিধা হৈছিলে হয় হয় হয় হয়

অঁঁ ফুড চাৰ্ভিছো কৰোঁ

আমাৰ প্ৰফিট মানে যিহেতু মই কোৱাৰ ধৰণে আমাৰ কৰোনাৰ পিছৰপৰা অলপ বস্তুবিলাক প্ৰফিটেবল হৈ থকা নাই যিহেতু টুৰিজিমটো অলপ কমি গৈছে ঠিক আছে তো আমি সেইমতে উলিয়াব পৰা নাই কিন্তু আমি অলপমান কি হৈছে এতিয়া যিহেতু জি এছ টি বাঢ়িছে আমি বস্তুবিলাকৰ প্ৰাইজ বঢ়াবলগীয়া হৈছে তো সেই ক্ষেত্ৰত অকণমান মানুহৰ অসুবিধাৰ সন্মুখীন হৈছে তো সেই ক্ষেত্ৰত আমি চাবলৈ গ'লে আমাৰ ইকনমিটো অলপ ডাউন হৈছে কিন্তু সেই জি এছ টিটো অলপ যদি কম হৈ যায় তেতিয়া আমাৰ সুবিধাজনক হ'ব আৰু এতিয়া বস্তুৰ যিহেতু প্ৰাইজ বাঢ়িছে আমিও ইয়াত প্ৰাইজ কৰিবলগীয়া হৈছে যিখিনি আমি যিটো প্ৰাইজত আমাৰ হোটেলৰ ৰুমবিলাক আমি ভাড়ালৈ দিওঁ বা আমি ৰেষ্টুৰেণ্টৰ খানা যিখিনি আমি দিওঁ সেইখিনি কিছুমান মানুহৰ কাৰণে এফৰ্ডেবল নহয় তো কিন্তু আমাৰ এতিয়া উপায় নাইকিয়া হৈ গৈছে ন আমি এতিয়া সেইখিনি কৰিবল লগা হ'ব লাগিব কাৰণ আমাৰো এইফালে জি এছ টি ভৰাই দিবলগীয়া হৈ যায় তো সেইকাৰণে অলপ অসুবিধাৰ সন্মুখীন আমি নোহোৱা নহয় কিন্তু এতিয়া কৰিবনো কি আৰু

এই বছৰৰতটো এতিয়া বছৰৰ ষ্টাৰ্টিং হৈছেহে তো লাষ্ট ইয়াৰৰ হিচাপত ক'ব গ'লে আমাৰ মানথলি এট লিষ্ট চাৰি পাঁচ টুৰিষ্টৰ ব্যক্তিসকল আহে অসমৰ বাহিৰৰ ধৰি বাকী অসমৰ ওচৰে পাঁজৰে বা ধৰি লওক অসমৰ মাজুলী বা বাকী লখিমপুৰ চখিমপুৰৰপৰা যিবিলাক ব্যক্তি আহে তেওঁলোকতো আহি পেলাই থাকিয়ে থাকে প্ৰায়ে থাকে কিন্তু অসমৰ বাহিৰৰ আউটচাইডাৰ বুলি ক'বলৈ গ'লে বা বেছি নহয় চাৰি পাঁচ ফেমিলি আহিছে বুলি মই ক'ব পাৰিম আপোনাক এই যোৱা বছৰ যোনটো টু থাউজেণ্ড টুৱেণ্টি ফ'ৰ কিন্তু কৰোনাৰ আগত আমাৰ বহুত মানুহ আহিছিলে এতিয়া এইবছৰ কেনেকুৱা যায় সেইটো গম নাপাওঁ এইবছৰ আমাৰ নাই নাই তেনেকুৱাতো আমাৰ একো নাই আমাৰ টুৰিষ্টৰ মানে প্ৰব্লেমটো আমাৰ সুবিধাটো কি জানেনে আমাৰ টুৰিষ্টৰ আমাৰ এপ আছে এপত আমাৰ অলৰেডি মানে হোটেলৰ নাম মেন্যন কৰা আছে আৰু সেই এপৰ জৰিয়তে আমি ইয়াৰ মানুহে সম্পূৰ্ণৰূপে সুবিধাজনৰ বাবে আমাৰ হোটেলৰ নাম চাৰ্জ কৰিলে তেওঁলোকে পাই যায় আৰু যিহেতু আমাৰ চাৰ্ভিচ ভাল তো আমাৰ হোটেলত অঁ ৰেটিঙো ভাল থাকে আৰু আজিকালিতো আপুনি জানেই ৰেটিং চাইয়ে মানুহে কামবিলাক কৰে তো সেই ৰেটিং হিচাপত আমাৰ আমি তেনেকুৱা ধৰণে একো ইমান কৰিবলগীয়া হোৱা নাই কিন্তু অলপ মানুহে কেতিয়াবা বিজনেছ হয় কেতিয়াবা ডাউন হয় কেতিয়াবা আপ হয় সেইটো কিন্তু সেই হিচাপত চাবলে গ'লে অলপমান সুবিধা মানে কামবিলাক আমি ইমান কৰিবলগীয়া নহয় যিহেতু আমাৰ ৰেটিংটো ভাল

মই এটাই বিচাৰোঁ যেন আমাৰ যিহেতু জি এছ টিটো অলপ বেছি হৈ গৈছে যাৰ কাৰণে আমিও বস্তুবিলাকৰ দাম বঢ়াবলগীয়া হৈছে আৰু যিখিনি আমি কিছুমান সাধাৰণ মানুহে এফৰ্ড কৰিব নোৱাৰে যাৰ কাৰণে আমাৰো ইকনমিটো অকণ কেতিয়াবা ডাউন হৈ যায় তো সেই বস্তুটো যাতে অলপমান চাইচিতি কৰে আপোনালোকে এইটো নিউজত আপোনালোকে ভালকৈ দিব যিহেতু অসমত ইমান জেগা জেগা আছে জেগাবিলাকত চাবলগীয়া জেগা আছে তো তেওঁলোকে আহি চাই মেলি যায় তো সেইবোৰে আমাৰ অসমৰ গুণ গান বাহিৰ হোৱাৰ লগতে আমাৰ অসমৰ ইকনমিও বৃদ্ধি হ'ব অসম বহুত পিছ পৰি আছে সেই হিচাপত যিমানখিনি অসমত সম্পদ আছে সেইখিনি মানে থকাৰ বদলি ইমানখিনি পিছ পৰি থাকিব নালাগে তো আমাৰ যদি সেইটো মানে অলপ ইনভেষ্ট কৰা হয় তো তেওঁলোক আগবাঢ়িব নহয় সেইবোৰ বস্তু

হয় হয় হয়

হয় হয় হয় ঠিক আছে অঁ অঁ অঁ ধন্যবাদ